হেল্ল' কি খবৰ তোৰ হাঁ ভালেই কি কৰি আছে মানে মনত মানে মোৰ ৰিচাৰ্জ নাছিল আৰু সেইকাৰণে কল কৰিব নোৱাৰিলোঁ আৰু অঁ ক'তে এই যাম দে কিয় নাযাম

শ্বপিং ৱপিং কৰিলি নেকি শ্বপিং

অঁ

অঁ মই কৰিলোঁ কৰি শেষ একেবাৰে অঁ এই জোতা কিনিলোঁ লং পেণ্ট কিনিলোঁ আৰু এটা জেকেট কিনিলোঁ আৰু

পাঞ্জাৱী না পাঞ্জাৱী নিপিন্ধো কিনা নাই কিহেদি যাবি গাড়ী চাৰি আছে না অঁ মই মানে এক মাহ আগত মই মানে ময়ো ময়ো গাড়ী এটা ল'লোঁ আৰু বাইক এটা ল'লোঁ জেড এক্স টেন আৰ এই কাৱাছাকি জেড এক্স টেন আৰ অঁ নাই নাই ডাইৰেক্ট লৈছোঁ কিয় ঠিক আছে গ'লে হ'ল আৰু প্ৰব্লেম নাই

অঁ ঠিক আছে অঁ অঁ ঠিক আছে অঁ ঠিক আছে আহি থাকিবি অঁ